মুন হাজৰিকা নেকি আশাকৰ্মী আশাকৰ্মী অঁ অঁ মই অংগনবাদী কৰ্মীয়ে কৈছোঁ তুমি হেৰি আনি হেৰি আনিছা নেকি ডেলিভাৰী অঁ অঁ কেম্পটো হেৰি আকৌ আজি আমাৰ এই অংগনবাদী কেম্পাচতে হৈছে তুমি ডেলিভাৰী মহিলাকেইজনীক কৰি দিবা এই আহিছে বুলি ডাক্তৰ টিমটো

অঁ অঁ আমাৰ এই ওৱান জিৰ' ফ'ৰ টিম এটা আহে যে সঞ্জীৱনী বুলি তাত মানে চেক আপ হয় আকৌ ডেলিভাৰীবিলাকক মানে হিমগ্ল'বিন টেষ্ট এনেকৈ মানে চুগাৰ তুগাৰ এইবিলাক আকৌ ব্লাড প্ৰেছাৰ ব্লাড প্ৰেছাৰটো চাই দিলেহে আকৌ মানে কি কি খাব লাগে সময়মতে সেইবিলাক এইবিলাকো মানে কি কয় অঁ অঁ কেঁচা শাক পাচলি খাবৰ কাৰণে ভালকৈ বুজাই দিব লাগিব প্ৰটিনযুক্ত অঁ অঁ ভিটামিন আৰু আইৰণ টেবলেটবিলাক খাবলৈ সময়মতে আমাৰ ইয়াত ব্লাড চুগাৰ চুগাৰটো চাই দিয়ে আৰু হিমগ্ল'বিন টেষ্টটো কৰে কৰি মেলি মানে যিখিনি আকৌ ল'ব লাগে সম্পূৰ্ণ সেইখিনি চেক আপৰ কথা তুমি মানে আকৌ পি এইচ চিলৈ নিব লাগিব নহয় অঁ অঁ আমাৰ প্ৰতিমাহৰ অঁ প্ৰতিমাহৰ ষোল্ল তাৰিখে পাতে তুমি কৈ দিবা দেই অঁ তুমি তেতিয়া আকৌ তুমি আকৌ পাছত পি এইচ চিলৈয়ো নিব লাগিব নহয় তাতো আকৌ এবাৰ এণ্ট্ৰি কৰিব লাগিব অঁ খবৰটো দিবা আৰু তুমি পি এইচ চিলৈ নি পিনে আকৌ পাছত আকৌ মেডিকেলতো এণ্ট্ৰি কৰাবগৈ লাগে নহয় দেখাবগৈ লাগে অঁ মেডিকেলৰ এবাৰ আগেও এবাৰ ৰেফাৰ কৰি থৈ আহিব লাগে মানে তেতিয়াহে ভৰ্তি কৰাব পাৰে চাৰ্জজনক অঁ অঁ হেৰি প্ৰথম মানে তিনি মাহৰ ভিতৰতে কাৰ্ডটো বনাব লাগে কাৰ্ডটো বনাই কৰি লৈ তেতিয়া বনাই ল'লেহে ভাল হয় দেখাবলৈ সেইকাৰণে চবকে খবৰ দি লৈ আহিবা দেই অঁ আকৌ পি এইচ চিলৈয়ো নিব লাগিব পি এইচ চিৰপৰা আকৌ আকৌ মেডিকেল নিব লাগিব তুমি সোনকালে খবৰটো দি জনাবা দেই অঁ মই কৈ দিম বাৰু কাগজ